মই ৰান্ধিবলৈ আঠ ন বছৰতে আৰম্ভ কৰিছিলোঁ মই যেতিয়া মাৰ মাহিলী প্ৰব্লেম হয় তেতিয়া মই পাকঘৰত সোমাব লগা হয় যেতিয়া সোমাও মই নাজানো তেতিয়া ভাত বনাবলৈ মায়ে মোক দেখাই দি থাকে বা চব্জি পাচলিখিনি কুটি দিয়ে তাৰপিছত বা তেল চেল দিলে কেতিয়াবা মাছ চাছ থাকিলে মাছ মায়ে থাকে কাষৰপৰা আৰু দূৰৰপৰা ভাজিব দিয়ে এনেকৈ লাহে লাহে যেতিয়া মায়ে শিকালে এনেকৈ লাহে লাহে পৰা হ'লোঁ কেতিয়াবা যেতিয়া মাহঁতে য়েতিয়া বেমাৰত পৰে তেতিয়াটো শিকাব নাহে তেতিয়া আৰু নিজে নিজে আৰু তেতিয়া বিচনাতে থাকে বা জ্বৰ চৰ কিবা হ'লে তেতিয়া আৰু নিজে আৰু কৰিব আহিব লগা হয় সেনেকৈয়ে যি পাৰো আলু পিটিকাই হওক বা অলপ দালি বনাই কিবা এটা ভাজি বনাই সেনেকৈয়ে থৈ দিওঁ বেছিতো বনাব নোৱাৰোঁ কাৰণ তেতিয়া মই সৰু তেতিয়া সেনেকৈয়ে এতিয়া লাহে লাহে কৰোতে কৰোতে লাহে লাহে পৰা হৈছিলোঁ যেতিয়া ফাৰ্ষ্ট মই ৰান্ধিব গৈছিলোঁ তেতিয়া মোৰ একদম মানে ইচ্ছা নাযায় ভয়ো লাগে জুইৰ কাষত যাবৰ কাৰণে বা তাতে আৰু এইবিলাক সেই কৰিব দাঙিব নোৱাৰোঁ ভালদৰে পানী চানী চাকিব লাগে ভাতত আগতে জুইতে আছিল চব বনোৱা গেছ নাছিলে সেইটো কাৰণত মই আৰু যেতিয়া পানী পানী চানী যেতিয়া চেকিব লগা হয় মই চচটো দাঙিবই নোৱাৰোঁ তাৰপাছত ভৰি চৰিত পৰে কেতিয়াবা তাৰপাছত লাহে লাহে এতিয়াতো ভাত বনাই ভালে পাওঁ বাৰু এতিয়া এই মাংস চাংস এইবিলাকো বনাই ভালপাওঁ তেতিয়া আৰু মানে সেনেকুৱা লাগিছিলে আৰু